আমাৰ গাঁৱৰ কোনো স্থানীয় দেৱতা নাই সেইজন সেইগৰাকী দেৱতাৰ ৰীতি নীতি হিচাপে আমাৰ এক দেও এক সেও বুলি কয় যিটো যিহেতু আমি বৰ্তমান মূৰ্তিক সেৱা নকৰো নামঘৰত বা সেৱা গোঁহাইঘৰত সেৱা জনাই নামঘৰত গোঁসাইঘৰত সেৱা জনাই সেৱা জনাই ৰীতি নীতিবোৰ এনেকুৱা ধৰণৰ ৰীতি নীতিবোৰ ক'বলৈ গ'লে ৰীতি নীতিবোৰ ক'বলৈ গ'লে আমাৰ গাঁৱত ধৰক আপোনাৰ মানুহ এঘৰ ঢুকালে বা মৰিলে তিনি দিনত তিলনী পতা হয় দহ দিনত দহদিনীয়া এঘাৰ দিনত দহা কাজ কৰি মানুহঘৰক মুক্তি দিয়া হয় এক মাহৰ মুৰত মাহেকীয়া পতা হয় দহ ছমাহৰ ভিতৰত ছমহীয়া এক বছৰত বছৰেকীয়া পাতি মানুহঘৰক উদ্ধাৰ কৰা হয় নামঘৰতে বন্তি প্ৰজলন কৰি নামঘৰীয়াই বন্তি প্ৰজলন কৰে ইত্যাদি